এই কিনা চাদৰবোৰ ল'বলৈ বেয়া পলিষ্টাৰৰ কাপোৰৰ নিচিনা যে সেই কাৰণে মানে গৰমটো বেছি লাগে গৰম দিনত ল'বলৈ ভাল নহয়